হেল্ল' হয় কওকচোন হয় হয় হয় আপুনি হয় গাড়ীটো ভাড়া পাব বাৰু আপোনাক কেনেকুৱা টাইপৰ গাড়ী লাগে বা মানে কে কেই চাৰিজন মানুহ চাৰিজন মানুহৰ কাৰণে গাড়ী পাই যাব আপুনি ও হয় হয় হয় সেইটো আপুনি এদিনৰ কাৰণে লাগিবনি আপোনাক

দিনটো লাগি যাব ন' ওম তেনেহ'লে আপোনালোকে পাব বাৰু তেনেকৈ গাড়ী আছে মোৰ ওচৰত কিন্তু পইচাটোৰ কথা সুধিছিল ন' আপুনি হয় ক'ৰপৰা যাব আপুনি

হয় হয় এনেই মই গাড়ী